আমাৰ অসমীয়া ভাষাটো আমাৰ প্ৰাণৰো প্ৰাণ আমি অসমীয়া ভাষাটো যাতে হেৰাই যাব নোৱাৰে তাৰ প্ৰতি আমি সকলো সজাগ হৈ আমাৰ অসমীয়া ভাষাটোক আগুৱাই নিব লাগিব অসমীয়া ভাষাটো সদাই বিলুপ্তি হোৱাৰ দৰে হৈ গৈছে সকলো স্কুল কলেজ বা সকলোতে আজিকালি ইংৰাজীৰ প্ৰচাৰ বেছি হ'বলৈ ধৰিছে অসমীয়া ভাষাটো তললৈ গুচি যোৱা আমি দেখিছোঁ সেইকাৰণে আমি সকলো যেন সজাগ হৈ আমি অসমীয়া ভাষাটো যাতে জীয়াই ৰাখিব পাৰো তাৰ প্ৰতি সকলোৱে যেন আ আগবঢ়াই নি অসমীয়া জাতিটোক অসমীয়া ভাষাটোক আমি আগবঢ়াই নিব পাৰো অসমীয়াৰ বুলি ক'লে আমাৰ গোটেই মানুহ যেতিয়া অসমীয়া ভাষাটো আগুৱাই নিবলৈ সকলোৱে আগবাঢ়ি আহে তেতিয়াহ'লে আমাৰ অসমীয়া ভাষাটো আগবাঢ়িবই আমি সকলো মিলি আমাৰ অসমীয়া ভাষাটোক আগবঢ়াব লাগিব অসমীয়া বুলি ক'লে আমি বিহুৰ পৰা ধৰি সকলো সাংস্কৃতিক সকলো অনুষ্ঠান আমাৰ আগবঢ়াই নিব লাগিব আজি অসমীয়া বিহু আমাৰ যেনেদৰে আগবাঢ়ি গৈ পেলাই আমাৰ বিশ্ব ৰেকৰ্ড হৈছে তেনেকৈ যদি যদি আমি বিহু বা অসমীয়া জাতিটোৰ ক্ষেত্ৰত আমি বহুখিনি কাম কৰি গৈ থাকোঁ আমাৰ অসমীয়া জাতিটো অসমীয়া ভাষাটো কেতিয়াও হেৰাই যাব নোৱাৰে আমি সকলোকে সদাই অনুৰোধ কৰো যে অসমীয়া ভাষাটো সকলোৱে যেন পাহৰি নগৈ আমাৰ অসমীয়া জাতিটো অসমীয়া ভাষাটোক আমি আগুবঢ়াই নিব পাৰো সকলোৱে যেন সেই ভাষাটোৰ প্ৰতি গুৰুত্ব ৰাখে আৰু আমি আমি আমাৰ নিজৰ ভাষাটোক আগবঢ়াই নিবলৈ চেষ্টা কৰিম জয় আই অসম